কি কৰিছো মামু হয় ঐ আহ আছো এনে চাহ তা খালি অঁ পঢ়া শুনা কৰিছে নে পৰীক্ষাবোৰ পালেহি নহয় ময়ো পঢ়া নাই বাৰু খালি এতিয়া মেইন কথাটো হৈছে প্ৰজেক্টটোহে প্ৰজেক্টটো কি ভাবিছোঁ কি কৰিবি এতিয়া কেনেকে কৰিবি একো বুজিয় পোৱা নাই ভালকে বুজাই নিদিলেচোন

আমি কাইলেকে যাম মই তেতিয়া স্কুটিখন লৈ যাম তই ঘৰত ৰৈ থাকিবি আমি দুজনী গুচি যাম আৰু তেতিয়া এনেই কুৰ্তা চুৰৰ্তায়ে পিন্ধি যাব আৰু নৰ্মেলি

ময়ো

তেনেকে কৰিব লাগিব ন তই মাহতক সুধিবি হা মোক কবি কি কবি যোৱাটোতো যাব লাগিবই বাৰু মানে নগ'লে আকৌ নহ'ব ন

তাকে হে

তোৰ মাজুৰীৰ বিষয় থকা কিতাপ কিতাপ কিতাপ আছেনি তাৰ পিছত মোৰ মোৰ এইখন আছে বাৰু মাজুলীৰ ঐতিহ্য বুলি সেইখনত মানে ধৰ আছে অলপ

তেনেকুৱা হ'লে ভাল হ'ব আৰু অকণমান তেনেকে বনাব লাগিব হয়নে তয়ো মানে বাতৰি কাগজ চাতৰি কাগজবোৰ চাবি আৰু কিতাপবোৰ চাবি তাত ফটোবোৰ দেখিবি নহয় কাটি কাটি পলাই চাৰি চুকীয়াকে কাটি পেলাই আঠা দি পেলাই লগাই পেলাই তলত অলপ বেছ কৰি কৰি টপিকটো লিখি দিলেই হ'ব তেনেকে ভাল হ'ব মানে অকণমান ইউনিক হ'ব আমাৰ দুটাৰটো

তাকে কাইলে ওলাবি হা সোনকালে অকণমান বাৰু এতিয়া হ'ব দে পঢ়গে যা